দুই লাখ পঁচিছ হাজাৰ তিনিশ আঠ তেৰ হাজাৰ পাঁচশ ওঠৰ তেইছ হাজাৰ তিনিশ ঊনত্ৰিছ আঠ লাখ বত্ৰিছ হাজাৰ দুশ বাৱন্ন